তুমি কৈছিলা যে তুমি খেল খেলি ভাল পোৱা তুমি কি কি খেল খেলা আৰু কেনেকৈ খেলা মোক অলপ বৰ্ণনা দিয়াচোন হয় মই খেল বুলি ক'লে আমি আগতে আমাৰ ওচৰৰ ল'ৰা ছোৱালীখিনি মিলি বিভিন্ন ধৰণৰ থলুৱা খেল খেলিছিলোঁ যেতিয়া সৰু আছিলো যেনে লুকা ভাকু বা বিভিন্ন ধৰণৰ আৰু মাৰ্বল বিভিন্ন ধৰণে এনেকুৱা যিমানখিনি থলুৱা খেল আছে সেইখিনি খেলিছিলোঁ পাছলৈ অলপ লাহে ধীৰে যেতিয়া ডাঙৰ হ'লো তেতিয়া আমি বিশেষকৈ ক্ৰিকেট ফুটবল বেডমিণ্টন এনেকুৱা ধৰণৰ খেল খেলিবলৈ ল'লোঁ কাৰণ প্ৰথমতে আমাৰ কোনো বেট বলৰ এনেকুৱা বিশেষ সুবিধা নাছিল সেইবাবে আমি থলুৱা একেবাৰে গাঁৱলীয়া যিখিনি খেল সেইখিনি বিশেষকৈ খেলিছিলোঁ কিন্তু পাছলৈ আমি সেই তেনেদৰে যেতিয়া এখন বেট বা এটা বল গোটাব পাৰিলো ঠিক তেনেদৰে বেডমিণ্টন এটা ৰেকেট আনিব পাৰিলো তেতিয়া আমি সেইবিলাক খেললৈ চিফ্ট হৈ গ'লোঁ প্ৰথম আমি বিশেষকৈ ক্ৰিকেটেই খেলিছিলোঁ আমি ক্ৰিকেট বুলি ক'লে বিশেষকৈ আমি খেতিৰ পথাৰত যেতিয়া খেতি আদাই হয় তেতিয়া সেই পথাৰতে আমি এখন পিটছ কাটি লৈ তাতে আমি ল'ৰাখিনিয়ে মিলি ক্ৰিকেট খেলোঁ আৰু বেডমিণ্টন বুলি ক'বলৈ আমি ঘৰতে এখন নেট তৈয়াৰ কৰি লওঁ বা নেট কিনি আনি ঘৰৰ চোতালতে আমি বিশেষকৈ খেলোঁ বেডমিণ্টনটো বিশেষকৈ ঠাণ্ডা দিনৰ ৰাতি বা ৰাতিপুৱা এনেকুৱাত খেলি ভাল লাগে কাৰণ তেতিয়া অলপ গৰমটোও উঠি যায় আৰু ঠাণ্ডাটোও কমি যায় কিন্তু ক্ৰিকেট আমি বিশেষকৈ খৰালি যেতিয়া পানী নাথাকে পথাৰত তেতিয়া খেলিবলৈ সুবিধা হয় আমি সকলো ল'ৰাখিনিয়ে মিলি ক্ৰিকেট খেলোঁ আৰু ফুটবলটো তেনেদৰে পথাৰতে পিটছ কাটি বাঁহৰে দুটা খুঁটি মানে গলকি পোষ্ট হিচাপে পুতি লৈ তাতে আমি সেই খেলটো খেলিছিলোঁ আৰু খেল খেলিলে আমাৰ বিভিন্ন ধৰণৰ শাৰীৰিক মানসিক বিকাশো হয় সেইবাবে আমি যিবিলাক আউটডৰ খেল আছিলে শাৰীৰিকভাৱে খেলা খেল সেইখিনি খেলি বিশেষ ভালপাওঁ ইয়াৰ উপৰিও আমি গৰম দিনত কেৰম বৰ্ডো খেলোঁ গছৰ ছাঁত ওচৰতে কেবাখনো কেৰম বৰ্ডো আছিলে কেতিয়াবা মাজে সময়ে গৰমৰ দিনত দুপৰীয়া বা আবেলি ব স্কুল বন্ধ থাকিলে তেতিয়া আমি কেৰম বৰ্ড খেলোঁ আৰু বিশেষকৈ আমি ক্ৰিকেটটোহে খেলি বেছি ভালপাওঁ কেতিয়াবা আমি পানী হোৱাৰ পাছতো অলপ মুকলি হৈ থকা জেগা সেইডোখৰতে আমি ক্ৰিকেটৰ পিটছ বনাই তাতেই ক্ৰিকেট খেলোঁ এনেদৰে আমি বিভিন্ন ধৰণৰ সৰুৰপৰা বিভিন্ন ধৰণৰ খেল খেলি আহিছোঁ কাৰণ খেল খেলিলে মানুহৰ স্বাস্থ্যটো ভালে থাকে বুলি কয় আৰু সেইটো সঁচা কথা এটা বিভিন্ন ধৰণৰ আমাৰ এক্সাৰচাইজ হৈ থাকে তাৰোপৰি আমাৰ মানসিক স্বাস্থ্যৰো বহুত উন্নতি হয় বেমাৰ আজাৰবিলাক কম হয় পঢ়া শুনাতো অলপ ভালদৰে মনোযোগ দিব পাৰি যেতিয়া স্বাস্থ্যটো ভালে থাকে তেতিয়া মানসিকভাৱে স্বাস্থ্যটো ভাল থাকে সেইবাবে পঢ়া শুনাখিনি কৰিলে মনতো ৰয় সেইবাবে আমি বিভিন্ন ধৰণৰ খেল খেলাত প্ৰায় আগ্ৰহী আছিলোঁ আৰু এনেধৰণৰ আমি খেল খেলিছিলোঁ